মই শৈশৱ কালত কামাৰপাৰা গাঁৱৰ সৰুক্ষেত্ৰী জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ সৰুক্ষেত্ৰীৰ জাতীয় বিদ্যালয় তাত মই সৰুক্ষেত্ৰী জাতীয় বিদ্যালয়ত পঢ়ি তাত মই বাৰ বছৰ কম্প্লিট কৰিছোঁ বাৰ বছৰত তাত মই অংকুৰৰ পৰা দশম শ্ৰেণীলৈকে মেট্ৰিক পাছ কৰিছোঁ তাত মই মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত বহুত ভাল লাগিছিল শিক্ষক শিক্ষয়িত্ৰীবোৰ বহুত ভালকৈ মানে বহুত ভালকৈ শিক্ষা শিক্ষা গ্ৰহণ কৰে আৰু বহুত মৰম মৰমেৰে শিকাইছিল তাৰ কাৰণে মই বহুত ভাল লাগিছিল আৰু মোৰ লগৰ সমনীয়াসকলক মই অতিকৈ বহুত বেছি ভাল লাগিছিল ল'ৰা হওঁক ছোৱালী হওঁক বহুত ভাল লাগিছে তাৰ লগত মোৰ সময়বোৰ কটাব পাই তাত মোৰ লগৰ ছোৱালী নীহাৰিকা সাগৰিকা ৰীমা তাহাৰ লগত মোৰ টাইম টাইমবোৰ সময়বোৰ পাম পাৰ কৰি বহুত ভাল লাগিছে তাত মোৰ তাত মোৰ অতি ল'ৰা ছোৱালী হওঁক তাৰ মানে ৰাতিপুৱা স্কুলত যাওঁ তাত মই অতি ভালকৈ মানে প্ৰাৰ্থনা কৰোঁ প্ৰাৰ্থনা কৰি তাত গোটেইবিলাকৰ লগত মানে খেল ধেমালি কৰোঁ খেল ধেমালি কৰি তাত ক্লাছবোৰ ন বজাৰ পৰা ক্লাছসমূহ অতি ভালদৰে ক্লাছ কৰোঁ ছয়টা ছয়টা ক্লাছ হয় ছয়টা ক্লাছত তাত মই এট দুই দুই বজাত ছুটী হয় দুই বজাত ক্লাছবোৰ ভালকৈ কৰোঁ বাৰ বজাৰ পৰা আমাক লেজাৰ দিয়ে লেজাৰত লেজাৰত খেল ধেমালিও কৰোঁ আৰু ক্লাছবোৰ অতি ভালদৰে কৰোঁ কৰি তাত শিক্ষক শিক্ষয়িত্ৰীবোৰে আমাক অতি বহুত বহুত বেছি মৰম কৰিছিল লগৰ ছোৱালীবোৰক লগৰ ছোৱালীসকলে মোক বহুত মৰম কৰিছে আৰু তাহাৰ মৰম মই আজিও মই পাহৰিব নোৱাৰোঁ মৰমবোৰ অতি অতি ভাল আছিল তাহাৰ তাক মই মানে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰাৰ পৰা তাক মই লগেই নাপাওঁ মানে তাহো এইছ এছ পঢ়িবলৈ মানে বেলেগ গ'ল হাই ছেকেণ্ডেৰী পঢ়িব বেলেগত গ'ল আৰু ময়ো বেলেগত মানে এডমিশ্যন ল'লোঁ তাৰ কাৰণে তাহাক মই লগেই নাপাওঁ তাত পঢ়ি বহুত ভাল লাগিছে মোৰ আৰু হাই ছেকেণ্ডেৰীত পঢ়িছিলোঁ মই সৰ্থেবাৰীৰ মৃত্য়ুঞ্জয় একাডেমীত মিৰা তাতো মানে প্ৰাইভেট স্কুল হয় প্ৰাইভেট মানে কলেজ হয় তাত পঢ়িও মোৰ বহুত ভাল লাগিছে আৰু তাত মৃত্যুঞ্জয় একাডেমীখন দুই হেজাৰ ঊনৈছ চনত মানে স্থাপিত কৰিছিল আৰু মই তাৰ দুই হেজাৰ বিছ চনত মানে এডমিশ্যন লৈছিলোঁ তাত এডমিশ্যন লৈ মই হাই ছেকাণ্ডেৰী হাই ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়িছোঁ তাত হাই ছেকাণ্ডেৰী পঢ়া টাইমত অতি মানে অতি ভাল লাগিছিল মানে ঘৰৰ ওচৰত মানে ওচৰৰ পৰা গাড়ীত যাওঁ সমনীয়াৰ লগত লগ হওঁ মোৰ লগৰ ছোৱালী ৰীমা তাই মোক মানে নিব আহে নিব আহি আমি একেলগে লগ হৈ মানে যাওঁ কলেজলৈ যাওঁ তাত কলেজত যাই কলেজত যাই প্ৰাৰ্থনা কৰোঁ প্ৰাৰ্থনা কৰি ক্লাছসমূহ কৰোঁ ক্লাছসমূহত ক্লাছসমূহ অতি ভালদৰে কৰে শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ নিলোৎপল ছাৰ আছিল নিলোৎপল ছাৰে অতি ধেমালি কৰি ক্লাছত অতি ধেমালি কৰে ধেমালি কৰি ক্লাছসমূহ কৰে তাত অতি ভাল লাগে ক্লাছবোৰ কৰি লিখিব দিয়ে আমি লিখোঁ ছাৰে কৈ থাকে আৰু সেনেকৈ বহুত ভাল লাগে এনেকৈ ছয় ছয়টামান ক্লাছ হয় তাৰপিছত আমি লেজাৰ টাইম পাওঁ তাৰপিছত ফ্ৰি টাইমত আমি মানে ওপৰত যাওঁ বিল্ডিঙৰ তাত আমি মানে বহুত মানে বহুত ভাল আৰু বহুত ভাল লাগে আমি মানে চব পঢ়া মানে লাইব্ৰেৰীত যাওঁ লাইব্ৰেৰীত পঢ়িবলৈ যাওঁ কিতাপ আনো সেনেকৈ বহুত ভাল লাগিছে তাৰপাছত হাই ছেকাণ্ডেৰী পঢ়িলোঁ হাই ছেকাণ্ডেৰীত মই ছেভেণ্টি টু পাৰ্চেণ্টেজ লৈ পাছ কৰিছোঁ আৰু পাছ কৰি মই অসমীয়াত লেটাৰো পাইছোঁ সেনেকৈ পাছ কৰি মই চামতা চামতাৰ কামৰূপ কলেজত এডমিশ্যন ল'লোঁ তাত এনট্ৰেঞ্চ দিলোঁ এনট্ৰেঞ্চ দি পাছ কৰিছোঁ পাছ কৰাৰ পিছত তাত মই পলিটিকেল ছায়েঞ্চ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী আৰু তাত ৰাজনীতি বিজ্ঞান বিভাগত মই পঢ়ি অতি ভাল লাগিছে তাৰ আমাৰ ডিপাৰ্টমেণ্টটো বহুত বহুত ভাল বহুত মৰমৰ সেই তাত সেইটো ডিপাৰ্টমেণ্টত পঢ়ি মোৰ বহুত ভাল লাগিছে ছাৰ বাইদেউসকল অতি ভাল লগা আৰু অতি মৰমৰ আৰু তাত শিকা শি আমাক ধুনীয়াকৈ শিকাই দিয়ে আৰু মই সৰ্থেবাৰী পৰা চামতালৈকে যোৱা সময়খিনি অতি মৰমৰ আমি বাছেৰে আমি তাত যাওঁ চামতালৈকে যাই তাত চামতাত যাই মা থা মা বাছত যাওঁ অতি মৰমেৰে মানে আমি বা গোটেইবিলাক লগৰ ছোৱালী লগ হওঁ লগ হৈ বাছত মানে বাছ ৰখি থাকোঁ অতি ভাল মানে বহুত ধেমালি কৰি থাকোঁ বাছ ৰখি ৰখি বাছ আহে এনেকৈ যাওঁ যাই মানে গাড়ীত আমি কেতিয়াবা থিয় দি যাওঁ থিয় দি গ'লে আমাৰ মানে ছীট নাপাওঁ কেতিয়াবা তাৰ কাৰণে বহুত মানে থিয় দি থিয় দি মানে বহুত হাঁহি ফূৰ্তি কৰি আহিছোঁ যাওঁ আহোঁ এনেকৈ গাড়ী ৰখি থাকিব লাগে সৰ্থেবাৰীলৈকে মানে গাড়ী নাথাকেই বেছিভাগ তাত সেনেকৈ আমি গাড়ীবিলাক নাপাওঁ আৰু ৰখি ৰখি গাড়ী পাওঁ তাত সেনেকৈ আহোঁ আৰু তাত আহি যায় মানে কলেজত পঢ়ি বহুত ভাল লাগিছে